আন গছত বাৰ্হিক জীৱন আছে বুলি ভাবোঁ কাৰণ গছ গছনিৰ পৰা আমি অক্সিজেন পাওঁ আৰু আকৰ্ষণীয় তথ্য এয়াই যে আমি গছ গছনিৰ পাতবোৰ সেউজীয়া

গছ কাটি ডাঙৰ ডাঙৰ গছবোৰ কাটি

দৰ্জা খিৰিকিৰ ফ্ৰেম এনেধৰণৰ বস্তু সজা হয় বা বহা বহা চকী ড্ৰেক্স বেঞ্চি তাৰপিছতে বহুতো ধৰণৰ বস্তু ডাঙৰ ডাঙৰ গছ ফলা কাঠবোৰেৰে বনোৱা হয় এনেবোৰ এনেবোৰ গছৰপৰা সৰু সৰু ঠানিবিলাক আকৌ যিহেতু সেইবোৰ ফালিব পৰা নাযায় মেচিনত সেইকাৰণে সেইবোৰ খৰি উলিওৱা হয় গাঁৱত যিহেতু বেছিকৈ জুইত ভাত ৰন্ধা বা চাহ বনোৱা বহুতো ধৰণৰ কাম জুইত হয় সেইকাৰণে আমাৰ গাঁৱত খৰিটো খুব দৰকাৰী সেইকাৰণে আৰু সেই সৰু সৰু গছবোৰৰ পৰাও খৰি উলিয়াই জুই ধৰা হয় বা কিছুমান গছৰ পৰা ঔষধো তৈয়াৰ কৰিব পাৰি

বহুতো ধৰণৰ গছ আছে যেনে আম লিচু কঠাল জলফাই এইবোৰো ফালিব পৰা যায় কিন্তু সেইবোৰৰ পৰাও আমি ফল মূল খাব পাৰোঁ তাৰকাৰণে গছৰ গছত ব্যহিক জীৱ আছে বুলিও ভাবোঁ কাৰণ গছ গছনি নহ'লে মানুহৰ জীৱন জীৱনটো বহুত অতুলনীয় হৈ পৰে আকৰ্ষণীয় তত্ত্ব বিশেষকৈ আৰু বেলেগ নাই এইখিনিয়ে মোৰ ক'ব লগা ক'ব লগা বুলি ভাবোঁ আৰু